হেল্ল' ৰিয়া নেকি অঁ ভালে আছা অঁ মানে মই তোমাক বিশেষ কাম এটাৰ কাৰণেহে ফোন কৰিলোঁ মানে মোৰ অকণমান প্ৰয়োজন আছিলে তোমালৈ নহয় মানে তেনেকুৱা একো বিশেষ নাই বাৰু মানে কি হ'ল আমাৰ এই ওচৰৰ যে আইতা এগৰাকী আছে এই আমাৰ ঘৰৰ দাঁতিতে আইতা এগৰাকীক মানে তোমাৰ আধাৰ কাৰ্ড এখনৰ প্ৰয়োজন হৈছে আজিকালিতো জানাই সকলো বিষয়তে আধাৰ কাৰ্ডেই বিচাৰে সেইকাৰণে ভাবিলোঁ তুমি অকণমান সহায় কৰি দিবা নেকি আগতে আমি আধাৰ কাৰ্ড উলিয়াইছিলোঁ তোমাৰ আদিত্য ক্লাবত অঁ আজিকালি তাত সেই সুবিধাবিলাক নাই ওচৰতে ভালেই হ'লহেঁতেন যাবলৈ সেইকাৰণে তুমি মোক অকণমান সহায় কৰি যেনে যেনে দিবা আইতাৰ আচলতে ঘৰত কোনোৱেই নাই ল'ৰা দুজন বাহিৰতে থাকে আৰু যোৱা বছৰ ককাও ঢুকালে তেওঁ প্ৰায় অকলেই থাকে সেইকাৰণে ভাবিছোঁ চুবুৰীয়া হিচাপে মই তেওঁক অকণমান সহায় কৰি দিওঁ আগতে যেতিয়া আমি পান কাৰ্ড উলিয়াইছিলোঁ তেতিয়া তোমাৰ বেংক পাছবুক আৰু লগতে তোমাৰ আধাৰ কাৰ্ড আদিবিলাকো দিছিলোঁ কিন্তু এতিয়া আইতাৰতো বয়স হৈছে আইতাৰ শুনামতে মই আধাৰ কাৰ্ডো নাই আৰু লগতে পান কাৰ্ডো নাই মই ভাবিছোঁ অকল বেংক পাছবুক দিলে বা হাতৰ ফিংগাৰ প্ৰিণ্টটো যদি আমি ঘৰতে চাফা কৰি পেলাই উঠাই নিব পাৰোঁ তেনেকুৱা সুবিধা কৰি দিলেও ভাল হ'ব নেকি এই বিষয়ে মই তোমাৰ পৰা জানিব বিচাৰিলোঁ তুমি এটা কাম কৰিবাচোন তুমি যদি টাউনৰ ফালে যোৱা তেতিয়া আমাৰ জিলা ডাকঘৰত নহ'লে বা পঞ্জীয়ন অফিচত তুমি এই বিষয়ে কথাটো সুধিবাচোন তুমি এই কথাবিলাক অকণমান গুৰুত্ব দিয়ে ল'বা কাৰণ মানে কি হয় যদি আইতাক আমি এইটো সহায় কৰি দিব নোৱাৰোঁ মনতে বৰ বেয়া লাগিব আইতাও অকলশৰীয়া তাতে আমি ওচৰ চুবুৰীয়া হিচাপে তেওঁক সহায় কৰাটো আমাৰো কৰ্তব্য তুমি যেনে তেনে মোলৈ ফোন এটা কৰি হ'লেও খবৰ এটা দিবা দেই মই বহুত আশা কৰি বাট চাই থাকিম নহ'লে মই আইতাক মিছাকৈয়ে কথাটো দিয়া হ'ব যে মই আপোনাক সহায় কৰি দিম বুলি আৰু আইতায়েও সদায় গাড়ী এখন ভাড়া কৰি নিবলৈ মানে অসুবিধা হয় এদিনতে বাৰু আমি এই কামটো কৰি দিব পাৰিম নেকি তুমি যেনে যেনে খবৰ এটা মোক দিবাই ইয়াকে মই আৰু তোমাক জনালোঁ যদি তুমি এইটো কাম কৰি দিয়া আইতাক বহুত সহায় কৰা হ'ব অঁ আৰু অন্য বিশেষ একো দৰকাৰ নহ'লে বাৰু দিগদাৰ নাই যদি কিবা অন্য প্ৰুফ বিচাৰে তেতিয়াহে দিগদাৰ হ'ব আজিকালিতো জানাই অফিচবিলাকত বহুত কিবাকিবি বিচাৰি ফুৰে বিশেষকৈ আইতাৰ লগত আধাৰ কাৰ্ডখনো নাই আধাৰ কাৰ্ড থকা হ'লেওতো বিশেষ দিগদাৰী নাছিল বুলিয়ে মই ভাবোঁ বাৰু তুমি পঞ্জীয়ন অফিচত বা ডাকঘৰত গৈ কথাবিলাক মোক ভালদৰে সুধি পুছি আহি জনাবা দেই মই বহুত আশাৰে তোমালৈ বাট চাই থাকিম অঁ বিশেষ নাই বাৰু এতিয়ালৈ ৰাখোঁ নেকি মই অঁ তুমি কিন্তু মোক জনাবলৈ নাপাহৰিবা অঁ অঁ হ'ব ঠিক আছে ৰাখিছোঁ দিয়া অঁ